হেল্ল' অঁ কোন কৰবী অঁ হেৰি আমি পিঠা পুৰিম বুলি ভাবি আছো এতিয়া কেনেকুৱা ধৰণৰ তুমি পিঠা পুৰিবা ভালেই হ'ব দুয়োজনীয়ে একেলগ হৈ বনাম আৰু লগতে এই সেই এইটো মালপোৱা পিঠাও বনাব পাৰিম নহয় তিল পিঠা ঘিলা পিঠা মালপোৱা পিঠা আৰু তিলৰ লাড়ু নাৰিকলৰ লাড়ু তেনেধৰণে আমি সুন্দৰভাৱে বনাব পাৰিম নহয় আৰু আমি চিৰা ধৰি লওক কোটাই আমি পেকিং কৰিম কেজি কেজিকৈ সান্দহ গুড়ি তাৰপাছত লগতে আমি ধা এইটোতো ধান ভজাটো যে বৰা চাউলৰপৰা ওলাই সেইটো পেকিং কৰিম চব পেতি পেতি এক কেজি পেতি কৰিম সেনেধৰণে আমি বজাৰত ধৰি লওক দিবলৈ ভাল হ'ব গ্ৰাহকক পতককৈ তাত আকৌ ৱেইট কৰিব সময় বেলেগকৈ নালাগে কাষ্টমাৰ ভিৰ লাগিলে আমি বস্তুটো সুন্দৰভাৱে দিব পাৰিম চব পেকিং চিষ্টেম কৰিম অঁ কষ্ট হয় অঁ কিছুমান কাম অকলশৰে কৰিব নোৱাৰি নহয় যুটীয়া হ'বই লাগিব সেইটো কথা কাৰণ পিঠাটো আমি ঢেঁকীত খুন্দিম যিহেতু ঢেঁকীত খুন্দোতেও দুজনী মানুহ লাগিবই এজনী ঢেঁকী দিয়া এজনীয়ে চলা কাৰণ মিলৰ পিঠাটোৱে তিল পিঠাটো নুঠে নহয় তিল পিঠাটো আৰু তেলদিয়া পিঠাটো হ'লেও ঢেঁকীৰ পিঠাটো খাই বেছি টেষ্টি হয় বজাৰত বেছি বিকি বিচাৰে আজিকালি মেচিনত খুণ্ডাটোতকৈও ঢেঁকীত তৈয়াৰ কৰা বস্তুটো গ্ৰাহকে বেছি বিচাৰে তেনেধৰণে আমি বস্তুটো প্ৰস্তুত কৰিব লাগিব আমি গ্ৰাহকৰ আকৰ্ষণৰ কাৰণে ধৰি লওক বস্তু বজাৰত এভেলভোল ওলাব তাৰ ভিতৰত আমি কাষ্টমাৰক কেনেধৰণে টানিব লাগিব আমি বস্তুটো আমাৰ সামগ্ৰীখিনি ভাল হ'ব লাগিব যেনে ধৰি লওক অইন দোকানতকৈও তেওঁলোকে খাই সোৱাদ পাব লাগিব তেতিয়াহে আমাৰ চেলিং বেছি হ'ব অঁ অঁ